হেল্ল'

হয় অঁ

আছে পঁচিছ দিনমান কৰি গলি হ'ল আৰু

অলপ মান কমাই লবা

ঠিকে আছে সুধি ল'ম ময়ো মইয়ো সুধি ল'ম গোটেইকেইটাক

বেয়া নাপায় অঁ হ'ব এইবাৰ টাউনৰ পৰাই যাম মাত্ৰ দুই জাগাত আছে দুটা উঠাবা লাগ'ব

শিল্পী নাপাওঁ দেখোন

আচ্ছা কোনখিনিত বা নলবাৰীৰ

ঠিকে আছে দক